হেল্ল' হেল্ল' অঁ হয় কওকচোন

অঁ শংকুৰাজ কোঁৱৰ ন তেখেতো ভাল এজন গায়কে হয় গতিকে তেওঁকে মাতিলে ভাল হ'ব আৰু এনে ধৰা যাৰ তাৰ মুখত শুনো শংকৰাজ হেনো ভাল এজন গায়ক বোলে

অঁ অঁ হেৰি ঠিকেই আছে হে তেখেতকে মাতিব লাগে

অঁ নহয় নহয় বাকীবোৰৰ লগতো কথাটো পাতিব লাগিবই বাৰু কিন্তু তেওঁ অকণমান ডিমাণ্ডটো অলপ কমতি কৰে বুলি মই কোৱা শুনিছোঁ

আৰু আমাৰ মানে ডিমাণ্ডটো কমতিটোৱে লাগে আৰু ন

অঁ ফাইনেলি তাকে বুলি ধৰি লোৱা আৰু অঁ ঠিক আছে